টিভি টিভিত মই অসমীয়া চাই ইমান ভালেই নাপাওঁ তথাপিও কেতিয়াবা কেতিয়াবা অসমীয়া চাওঁ অলপ অলপ টিভিত মই চবত কৰি ভাল পাওঁ হিন্দী আৰু হিন্দীৰ ভিতৰত চবত কৰি মোৰ ফেভৰেট ছিৰিয়েল হৈছে কুণ্ডলী ভাগ্য কুমকুম ভাগ্য তাৰে পিছত এই ৰিষ্টা কিয়া কেহলাটা হে তাৰপিছত চবত কৰি ফেভৰেট হৈছে বিগ বছ বিগ বছৰ মই এই যোৱাবাৰৰ এপিচ'ডো চাইছিলোঁ যোৱাবাৰৰ এপিচ'ডত আছে অংকিত আৰু প্ৰিয়ংকা লাভ ষ্ট'ৰি চাই চবত কৰি বেছি ভাল পাইছিলোঁ আৰু যেতিয়া কাইজা লাগে তেতিয়া চাই আৰু বেছি ভাল পাওঁ আৰু এইবাৰৰ এইবাৰৰো হৈছে বিগ বছৰ চবত কৰি ভাল লগা সেইটো হৈছে চবত কৰি ভাল পাওঁ মই সেয়ক এতিয়া এইবাৰত এইবাৰ আছে বিগ বছত এইবাৰ চবত কৰি বেছিকৈ ভাল পাওঁ মই মই অংকিতা অংকিতাৰ অংকিতাৰ পৱিত্ৰ ৰিষ্টা ছিৰিয়েলখন প্ৰথমৰ পৰা চাইছিলোঁ সৰুৰে পৰা আৰু সেইকাৰণে অংকিতা মই চবত কৰি বেছি ভাল পাওঁ আৰু বিকিক চবত কৰি বেছিকেও বেয়া পাওঁ অংকিতা অংকিতাৰো চব কথাতেই মই বেছিকৈ ভাল লাগে আৰু ভাল কথা অংকিতাৰ বিগ বছত অংকিতাই জিকক আৰু অংকিতাৰ লগত অংকীতায়ে ভাল হওক অং মুনাৰা মনাৰা ও এইবাৰ বিগ বছৰ মনাৰা একদম বেয়া পাওঁ চবত কৰি ঐশ্য ঐশ্বৰীয়া নীল এইবিলাকৰ চবত কৰি বেয়া পাওঁ অভিশেক অভিশেক আছিল অভিশেকক অলপ অলপ ভাল পাওঁ তাৰপা অংকিতাক চবত কৰি বেছি ভাল পাওঁ অংকিতায়ে এইবাৰ জ জিতিব আৰু অংকিতায়ে জ তাৰপিছত ছিৰিয়েল চাওঁ কুণ্ডলী ভাগ্য কুণ্ডলি ভাগ্য প্ৰীতা আৰু প্ৰীতা আৰু কৰণৰ প্ৰথমৰ পৰা চাই চাই চাই চাই তাহাঁতৰ লাভ ষ্ট'ৰী চায়ে থাকোঁ চায়ে থাকোঁ তাহাঁতৰ লাভ ষ্ট'ৰী চাওঁতে চাওঁতে চাওঁতে চাওঁতে তাহাঁত লগেই নহয় কোনো দিনে আৰু তাৰপিছত চাওঁ য়ে ৰিষ্টা কিয়া কেহলাতা হে য়ে ৰিষ্টা কিয়া কেহলাতা হেত আছে অক্সৰা অক্সৰাৰ এই তিনিটা ছিজন গ'ল তিনিটা ছিজনত প্ৰথমতে অক্সৰা ও আছিল অক্সৰা অলপমান চাইছিলোঁ তাৰেপিছত কাৰ্তিক আৰু নায়ৰাৰ হ'ল তাৰেপিছত এই একবাৰ গ'ল আক্সো অ আক্সোৰ কাহিনী থাকিল এইবাৰ হৈছে স এইবাৰ হৈছে এক্সাৰাৰ ছোৱালীটোৰ কাহিনী তাৰ এইবাৰো অলপ অলপ চাই আছো আৰ ইণ্টাৰেষ্ট লাগে অলপ টিভিত টিভিত অলপ ডান্স ইণ্ডিয়া ডান্স চাওঁ চা ৰে গা মা পা চাওঁ চা ৰে গা মা পা চাই বিৰাট ভাল পাওঁ আৰু চা ৰে গা মা পা চায়ে থাকোঁ লিটিল চেম্প তাৰছত মাষ্টাৰ চেফ চাওঁ খানা বনাই ভাল পাওঁ কাৰণে খানা মাষ্টাৰ চেফ চাওঁ আৰু তাৰে অলপ অলপ ভাল পাওঁ আৰ এটা দুটা ৰিলেটি ৰিয়েল ছিৰিয়েল কমেডি কমেডিত ভাৰতীক চবত কৰি বেছি ভাল পাওঁ তাৰেপিছত হৰ্শ্ব ভাৰতী এইবিলাকক চাই চাই ভাল লাগে তাৰেপিছত আৰু থাকে থাকিব কমেডি অলপ অলপ কপিল শৰ্মাৰ কমেডি শ্ব' চাওঁ তাৰেপিছত ডান্স ইণ্ডিয়া ডান্সত প্ৰগ্ৰেমবিলাক চাই থাকোঁ ৰিয়েলিটি শ্ব' চা ৰে গা মা পা চাওঁ চা ৰে গা মা পা এটা মনত আশা ডান্স ইণ্ডিয়া ডান্সত যেন ছোৱালীটোক এবাৰ লৈ যাব পাৰোঁ ছোৱালীটোক নিবলৈ বিৰাট ইচ্ছা ডান্স শিকাই থাকোঁ ছোৱালীটোক সেইকাৰণে সে অলপ চলপ ডান্সৰ কাৰণে প্ৰেক্টিচ কৰাই আছোঁ ছোৱালীটোক নিবৰ কাৰণে ডান্স ইণ্ডিয়া ডান্স সেইকাৰণে চাওঁ মাষ্টাৰ চেফ চাওঁ খানা বনাই ভাল পাওঁ সৰু সুৰা আঞ্জা ভাত এইবিলাক ক চ আৰু টিভি ত কেতিয়াবা কেতিয়াবা এই সৰু ল'ৰা ছোৱালীৰ কাৰ্টুন কাৰ্টুন চাইও ভাল পাওঁ ছোৱালীজনীৰ লগত বহি কাৰ্টুন চাওঁ ডান্স চাওঁ অ টিভি ত এনি টাইম কিবা নহয় কিবা চাই থাকো কেতিয়াবা কেতিয়াবা ক্ৰিকেট চাওঁ ফুটবল এইবিলাকো চোৱা যায় আৰু অলপ অলপ অলপ অলপ কৈ কিবা কণি চোৱা যায় আৰ এই কৰি টিভি ত এনি টাইম চোৱা নপৰে তথাপিও চাইও থাকো টিভিবিলাকত টিভি চাই কিছুমান কথা অভিজ্ঞতা হয় অসমীয়াৰ ভিতৰত টিভি ত নিউজ লাইভ চোৱা যায় প্ৰায় প্ৰাগ নিউজ চোৱা যায় ত নিউজবিলাকত অসমীয়া নিউজবিলাক চোৱা যায় টিভি ত আৰু অসমৰ ৰিয়েলচি ছিৰিয়েল অৰ্ধাংগিনীখন চোৱা গৈছিল অৰ্ধাংগিনীৰ কাহিনীটো অলপ অলপ প্ৰীতিকংকণাক ভাল লগা আছিল সেইবিলাক চাইছিলোঁ তাৰপিছত এ এতিয়া আৰু এই ছোৱালীৰ লগত পৰি কাৰ্টুনে চোৱা যায় বেছিভাগ ডান্সৰ প্ৰগ্ৰেমবিলাক গানৰ প্ৰগ্ৰেম এইবিলাক টিভি ত চোৱা যায় বাকী একো চোৱা নাযায় এইবিলাক তাৰপিছত আৰু কেতিয়াবা কেতিয়াবা হিন্দী নিউজবিলাক চাওঁ অলপ অলপ ক'ত কি হৈছে কাশ্মীৰত কি হৈছে ঝাৰখণ্ডত কি হৈছে এইবিলাক চাওঁ যায় ছত্তিশগড়ত কি হৈছে হিন্দী নিউজবিলাক চাওঁ হাজবেণ্ডৰ কাৰণে তাৰেপিছত কেতিয়াবা কেতিয়াবা অলপ অলপ ছোৱালীৰ কাৰণে চাওঁ নিজৰ কাৰণে চাওঁ এইবিলাক টিভি তে চোৱা যায় গানৰ প্ৰগ্ৰেম ডান্স ডান্স ইণ্ডিয়া ডান্সত চাই চাই ছোৱালীজনীয়ে ডান্স কৰে সেইবিলাক চাওঁ অ কিবা কণি তত মই চাওঁ ছিৰিয়েল ছোৱালীজনীয়ে ডান্স চাই দৰে ৰিমটৰ হৈ কাজিয়া লাগি লাগি ৰিম'টে কেতিয়াবা ভাঙি যায় আৰু ছোৱালীজনীৰ লগত ডান্সৰ প্ৰগ্ৰেমবিলাক চাই চাই সি কেতিয়াবা ছোৱালীজনী ইমান ধুনীয়াকৈ ডান্স কৰিব জনা হৈছে যে কি ক'ম